হেল্ল' অলৌচি বাইদেউ হয়নে কি কৰিছে অঁ চাহ তাহ খালেনে একো নাই আছো এইফালে চাহ খালে অঁ খালোঁ খালোঁ অঁ কাইলৈ ভাওনা আছে নহয় অঁ অঁ আকৌ সেই ৰাতিপুৱাই যাব লাগিব নহয় ভাওনা সেই শোভাযাত্ৰা ওলাব বোলে অঁ অঁ সেই ৰাতিপুৱা চাকি তাকি জ্বলাই আৰু সেই শোভাযাত্ৰালৈ যাব লাগিব অঁ অঁ যাব পাৰিম আহিব অঁ লগতে যাম দেই টাইমটো চাৰে আঠটামান বজাত ওলাব আৰু তাৰ আগতে মানুহ ওলাব আমি অকণমান হেৰিকে যাম আৰু ভকত গৈ লওক তাৰপাছত যাম আৰু আমি অঁ অঁ অঁ সোনকালে যাম অঁ বগা সাজেই পিন্ধি যাব লাগিব নহয় অঁ চেলেংখন তাকে সেই পুৰণা হ'ল অকণমান নতুন এখন আনি ল'ব লাগিব পাবা নহয় এতিয়া কাৰোবাক পঠিয়াম গধূলি এই ওচৰতে দোকান এখন আছে যে তাতেই পায় তাৰপৰা সেই তাৰপৰা হেৰি গধূলি ওলাব

ভাত খায়েই যাম তাৰপৰা চাহ এনেই এটোপা লৈ যাম নহ'লে টোপনি ধৰিব যে ৰঙা চাহ অকণমান বনাই লৈ যাম গৰম কাপোৰো ভালকৈ লৈ যাব লাগিব নহয় ঠিক আছে ঠিক আছে তাকেহে বৰ ঠাণ্ডা পৰিছে নহয় তাত বা কি দিয়ে বহিবলৈ নিজৰ সেই গৰম কাপোৰ লৈ যাব লাগিব অকণমান পাৰি মেলি ল'ব লাগিব

তাকেহে কৰিম দিয়ক ঠিক আছে হ'ব দিয়ক অঁ